মই মই কালি শ্বেম্পু এটা অৰ্ডাৰ কৰি আনিছিলোঁ অনলাইনত আজি সেইটো ব্যৱহাৰ কৰি চালোঁ ভাল লগা নাই কিবা শুকান শুকান চুলিবোৰ শুকান শুকানহে লাগিছে গতিকে এই এনেকুৱা বস্তুবোৰ অনলাইন কৰি আনিব নালাগে দেই আনিলে একদম ডাৰেক্ট দোকানৰ পৰা কিনি অনাই ভাল এই হ'ব এতিয়া মই সেই পলি কি সাতদিনৰ কাৰণে পলিচি ৰিটাৰ্ণ পলিচি আছে নহয় হেৰি ঘূৰাই দিম